অঁ কোৱাচোন অঁ হয় হয় অঁ অঁ অঁ কোন বাৰু ফোন মাৰিলে মই পাগল হৈ গৈছোঁ এতিয়া কোনে বাৰু মাইকী মানুহে ফোন মাৰিলে মাইকী মানুহে ফোন নামাৰে নহয় অঁ অঁ অঁ গম নাপাওঁ নহয় কেতিয়া নাপাওঁ নাপাওঁ অঁ নাইপোনা মানে অকণমান বিজি থাকোঁ যে ন মানে হেই সময়ো নাপাওঁ আৰু লগৰখিনিক বহুত দিন হৈ গ'ল নহয় কণ্টেক্ট নাই আৰু বহুত বছৰ হৈ গ'ল আৰু বহুত বছৰৰত এতিয়া এতিয়া মই কাকনো এতিয়া কোনোবা কোনোবা বিয়া হৈ গ'ল কোনোবাই এতিয়া চাকৰি পালে কোনোবা কিবা চবেই বেলেগ বেলেগ জেগাত এংগেজ হৈ আছে যে অঁ অঁ অঁ অ তাক কেনেকে লগ পালা তাৰ নাম্বাৰটো কেনেকে পালা সিটো ইয়াত নাথাকে

অঁ অঁ মোকো দিবা আকৌ

অঁ অঁ

মানে সমাৰোহত কি আলোচনা কৰা হ'ব আপোনাৰ বিষয়টো অঁ গেট টুগেডাৰ অঁ অঁ সেইটো হয় এটা কথা নহয় মৃন্ময় মৃন্ময় ঋতুপৰ্ণা সেইবিলাকতো বহুত দূৰ দূৰত থাকে সেইবিলাক খবৰ দিছে জানো শেৱালী অ জুৰী সিহঁতক সিহঁততো ক'ত কত থাকে মইতো শুনিছিলোঁ জুৰীয়ে দিল্লীত থাকে মৃন্ময় মৃন্ময় মৃন্ময়

অঁ ফোন মাৰিছিলা অঁ ফোন নাম্বাৰটো নট কৰি দিবা আৰু মই দেই ঠিক আছে মই মই বাৰু অঁ মই বাৰু কেতিয়া দেওবাৰে ন হ'ব দেওবাৰে আগদিনাখন অ ঠিক আছে মই তুমি এটা কাম কৰিবা মাৰিবা কাৰণ মই অকণ বিজি থাকো ন কেতিয়াবা পাহৰি যাব পাৰো ফোন এটা মাৰি ল'বা তেতিয়া মই মই তোমাক কৈ দিম তাৰপিছত এটা হেৰি মাৰি দিয়া পিছত মই আমাৰ ইয়াত

ঠিক আছে দিয়া মই মহয় তোমাক মই লৈ যাম দেই অঁ অঁ হ'ব অ মোৰ গাড়ীতে যাব পাৰিবা ঠিক আছে হ'ব হ'ব হ'ব হ'ব মোৰ অকমান অকমান কামো আছে ঠিক আছে দিয়া হ'ব ভাল নহয় ন সুধিবই নাপালোঁ নহয় ভাল ভাল আমাৰ ঘৰ মানে ঘৰৰ মানুহৰ চবৰে ভালেই নহয় আৰু ভালে ভালে তোমাকে চিনাকী কৰিবলে নাপালো আৰু নাইপোৱা কাইলে কাইলে মোৰ ৱাইফো লগত যাব ৱাইফ লগত যাব ঠিক আছে মই ৱাইফক লগত লৈ যাম হ'ব দিয়া হ'ব হ'ব